যদি মই চখ হিচাপে বাইকিং বা মটৰচাইকেল চাওঁ যিহেতু মই তাৰ অন্য বা হেল্থ বেনিফিট মই দেখা নাই তাৰে যিহেতু মই চখ হিচাপে চাব গ'লেহে মই বেনিফিট দেখিছোঁ ধৰক আপোনাৰ যদি নতুন নতুন আপুনি জেগা চাব পাৰিব নতুন নতুন আপুনি ধৰক যিয়ে নহওক য'তে গ'লেও আপুনি এটা নতুন জেগা ভ্ৰমণ কৰিব পাৰিব আৰু আপুনি খুব কম সময়তে যিহেতু আপুনি বাইক কৰিলে বা ৰাইডিং কৰিলে আপুনি অতি কম সময়তে আপুনি সেই জেগাটোলৈ যাবলৈ পাৰিব আৰু যদি মই কৈ বাইকিঙৰ বেনিফিট কওঁ তেনেকৈ মই বিশেষ এনে বেনিফিট দেখা নাই বাৰু কিন্তু মই চাইকেলিঙৰ বেনিফিট দেখিছোঁ যিহেতু আপুনি চাইকেলিং কৰিলে আপোনাৰ হেল্থ ফিট থাকিব আপোনাৰ মেণ্টেলিও আপুনি ধৰক ফিট হয় বা আপোনাৰ যিহেতু আপোনাৰ যদি কেলষ্ট্ৰল বাঢ়ি যায় সেই চাইকেলিং কৰিলে আপোনাৰ কেলষ্ট্ৰলো কমে গতিকে কিন্তু বাইকিঙত মই বিশেষকৈ মই ইমান বেনিফিট দেখা নাই বাট তাত হয় তাত মই আপোনাৰ ঘটনা হোৱাহে বেছি মই দেখা পোৱা যাওঁ যিহেতু আপুনি যদি হেলমেট নিপিন্ধি যদি আপুনি বাইক চলায় তাত এক্সিডেণ্ট হ'লে আপোনাৰ হয়তো প্ৰাণ হেৰুৱাৰো এই চাঞ্চ থাকে আপুনি যদি লাইচেঞ্চ নাথাকে লাইচেঞ্চ নোহোৱাকৈ চলালে আপোনাৰ তাত আপোনাৰ পুলিচে ধৰিলে ফাইন ভৰাও আপোনাৰ বহুত সম্ভাৱনা থাকে গতিকে বাইকতকৈ বেছি মই আপোনাৰ হেৰি মই চাইকেলকহে মই বেছি ভাল দেখা পাওঁ যিহেতু গতিকে কিন্তু যিহেতু আমি দূৰ জেগা নিলে যাব হ'লে আপোনাৰ ধৰক আমি চাইকেলেৰে যাব নোৱাৰোঁ গতিকে বাইক ইউজ কৰিবলগীয়া হয় গতিকে সেয়াই আপুনি সদায় চেফটি থাকি নিজে আপুনি বাইক ভ্ৰমণ বাইকত চলাব লাগে মই সেই বুলিয়েই কওঁ আৰু সদায় আপুনি ড্ৰিংকছ এণ্ড ড্ৰাইভ কৰিব নালাগে গতিকে আৰু হ'ব এইখিনিয়ে কৈ সামৰণি মাৰিছোঁ মই